স্কুলত মোৰ প্ৰিয় চাবজেক্টটো আছিল অসমীয়া কাৰণ অসমীয়া ভাষাটো আমি সৰুৰপৰাই পঢ়ি আহিছোঁ সৰুৰপৰাই শিকি আহিছোঁ আৰু আটাইতকৈ বেয়া পোৱা চাবজেক্টটোৱে আছিল মোৰ ইংলিছ যিটো আং বাং একো মই বুজি নাপাওঁ সেইকাৰণে মই সেইটো বে বেয়া পাওঁ আৰু এইবিলাক জোটাই জোটাই মাতিব লাগে সেইটো আৰু বিৰক্তকৰ আছিল মোৰ অসমীয়া চাবজেক্ট অসমীয়া চাবজেক্টটো ভালপাওঁ অসমীয়া আখৰখিনি ভালপাওঁ আমাৰ অসমীয়া ঘৰত যিখিনি কথা কওঁ যিবিলাক বাক্য ব্যৱহাৰ কৰোঁ যিবিলাক শব্দ প্ৰয়োগ কৰোঁ সেইবিলাকেই কিতাপত পঢ়োঁ বা লিখিব পাৰোঁ আৰু তাৰ লগত জড়িত হৈ থাকে সমাজ সংস্কৃতিৰ কথা কেতিয়াবা আহে বিহুৰ কথা লিখিবলৈ আহে ৰচনাত আহিছিল গৰুৰ কথা পুথিভঁৰালৰ কথা এইবিলাক লিখিবলৈও ভাল পাইছিলোঁ গৰুৰ বিষয়ে জানো খেতি পথাৰৰ কথা জানো বিহুৰ কথা জানো বহাগ বিহু কাতি বিহু মাঘ বিহু তিনিটা বিহু বিহুৰ কথা ধুনীয়াকৈ লিখিব পাৰি জতুৱা ঠাচ ফকৰা যোজনাবোৰ আমাৰ ঘৰত যিসকল আইতাসকলে যিবিলাক ব্যৱহাৰ কৰি থাকে সেই ব্যৱহাৰ কৰি থকা কথাবিলাকেই যেতিয়া পাওঁ সেইবাবে আমাৰ সহজ হৈ পৰে সহজ হৈ পৰে বাবে মই ভাল পাইছিলোঁ আৰু মানে চাবজেক্টৰ ভিতৰত নহ'লেও স্কুলত যেতিয়া আমাক খেলিবলৈ দিয়ে বা নেওতা মুখস্থ কৰিবলৈ দিয়ে সেইটো মোৰ বহুত প্ৰিয় আছিল তেতিয়া মানে ভাল পাইছিলোঁ ক্লাচটো যাব এজন এজনকৈ মাতি থাকোঁতে শেষ হৈ যাব আৰু আনদিনা সেই আধাখিনিৰপৰা মাতিব সেইদৰে এদিন ক্লাচবিলাক যাব আৰু নতুনকৈ আৰু পঢ়াব নালাগে পঢ়িব নালাগে ঘৰত নেওতাখন মুখস্থ কৰি আহিলোঁ এটা এটা ঘৰ সকলোৱে মুখস্থ কৰি থাকিব আৰু সেইদৰে ক্লাচটো শেষ হ'ব সেইকাৰণে মই নেওতাৰ ক্লাচ ভাল পাইছিলোঁ আৰু খেল খেলিব যেতিয়াই দিয়ে খেল ধেমালিবিলাক ভালপাওঁ মোৰ এইখিনিয়ে আৰু ইমানখিনি ভালপাওঁ বাকী বিজ্ঞান চিজ্ঞান এইবিলাক আছিল সেইবিলাক একেবাৰে বেয়া পোৱা চাবজেক্ট আছিল হিন্দী এটা দুটা ভাল পাইছিলোঁ যদিও হিন্দীও সিমান মই ভাল নাপাইছিলোঁ অলপ হিন্দীটোতো ভাল পাইছিলোঁ তথাপি সংস্কৃত ভাল পাইছিলোঁ সংস্কৃতত সহজে আহে আৰু কথাখিনি মানে অসমীয়াতে লিখিব পাৰি যে সেইবাবে সংস্কৃত মই ভাল পাইছিলোঁ অসমীয়া আৰু সংস্কৃতৰ প্ৰায় মানে মই ভালপোৱা চাবজেক্টৰ ভিতৰত পৰে আৰু